হেল্ল' কি কৰিছ অ ঘৰতে আছনে অ অ কি বুলি কয় এই এইকেইদিন ঘৰতে আছ তই অ ফুৰিবলৈ ওলাই যাবিনি ইনেই জয়সাগৰৰ পুখুৰীৰ পাৰলৈ আজি সন্ধিয়া টাইমত খোজ কঢ়াও হ'ব খোজ কঢ়াও হ'ব তাৰপিছত এনে পুখুৰীৰ পাৰলৈ বহুতদিন যোৱাও নাই পুখুৰীৰ পাৰটো চাবও পাৰিম অ যাম তই চাৰিটামান বজাত পাৰিবি নহয় চাগৈ যাব অ আৰু লগত আমাৰ লগত আৰু লগৰ যাব ঘৰৰ ওচৰৰ ছোৱালী তই ওলাই থাকিবি মই ফোন কৰিম চাৰিটামান বজাত তিনিটামান বজাত তোলৈ ফোন কৰিম তই ওলাই মেলি ৰেডি হৈ থাকিবি অ অ আৰু তোৰ লগত কোনোবা যাব নেকি অ অ হ'ব তেতিয়াহ'লে দে মই ফোন কৰিম দে তোক